শিক্ষাৰ বিষয়ে ক'বলৈ হ'লে আচলতে এটা কথাতে ক'ব নোৱাৰি শিক্ষাৰ পৰিসৰ বহুত বহল বহুত দীঘলীয়া আৰু সেয়েহে আৰু চাবলৈ গ'লে যে শিক্ষা ব্যৱস্থা আগতকৈ বহুত উন্নত হৈছে চৰকাৰে এই শিক্ষা ব্যৱস্থাত বহুতো পৰিৱৰ্তন ঘটাইছে বহুতো নতুন নতুন নিয়ম উলিয়াইছে সেয়েহে শিক্ষা ব্যৱস্থা আগৰ লগত তুলনা কৰিব নোৱাৰি আৰু আজিকালি সকলোৱে শিক্ষাৰ মূল্য বুজি পোৱা হৈছে সেয়েহে সকলোৱে শিক্ষা ল'বলৈ স্কুল স্কুললৈ আগবাঢ়ি আহিছে চৰকাৰেও এই বিষয়ত বিশেষ গুৰুত্ব দিছে আৰু সেয়েহে সকলোৰে বাবে প্ৰাথমিক শিক্ষা বিনামূলীয়া কৰিছে সকলো ধৰণৰ আজিকালি সুবিধাবোৰ দিয়া হৈছে যেনেকৈ কিতাপ পত্ৰ ইউনিফৰ্ম মধ্যমীয়া আহাৰ আদি ছ' সেয়েহে সকলোৱে শিক্ষা গ্ৰহণ কৰিব লাগে যিহেতু এটকা পইচা দিব নালাগে মই ভাবোঁ যিমান পাৰি আমি শিক্ষা গ্ৰহণ কৰিব লাগে শিক্ষা কেৱল চাকৰি পাবলৈহে পঢ়িব লাগে যে সেয়া নহয় আমি জীৱনত কোনোবা এটা শুদ্ধ সিদ্ধান্ত ল'বলৈ বা সঠিক পথত আগবাঢ়ি যাবলৈ আমাক শিক্ষাৰ প্ৰয়োজন সেয়েহে আমি পঢ়া উচিত যিমান পাৰি আমি উচ্চ শিক্ষা লোৱা উচিত আৰু আজিকালি প্ৰায় গাঁও অঞ্চলবোৰত দেখা গৈছে যে আগতে আগৰ তুলনাত দেখা গৈছে যে আজিকালি অভিভাৱকসকলো প্ৰায় শিক্ষাৰ মূল্য বুজি পোৱা হৈছে আৰু শিক্ষাৰ সকলোৱে নিজৰ নিজৰ ল'ৰা ছোৱালী স্কুললৈ পঠিওৱা হৈছে সেইবোৰ দেখি আচলতে বহুত ভালো লাগে আৰু চৰকাৰে বিশেষকৈ কন্যা শিশুৰ শিক্ষাৰ ওপৰতো বিশেষ গুৰুত্ব দিছে আমি বিভিন্ন আঁচনিৰ জৰিয়তেও চাব পাৰোঁ এতিয়া যিহেতু মহিলা উদ্যমিতা আঁচনিৰ সহায়ত চাবলৈ হ'লে আমাক এই আঁচনিক শিশু শিক্ষাৰ ওপৰত কন্যা শিশু শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা গৈছে আমি দেখিবলৈ পাইছোঁ সেয়েহে শিক্ষা সকলো দিশতে আগবাঢ়িছে আৰু শিক্ষাৰ কাৰণে মানুহে দেশ বিদেশ দেশ বিদেশ ভ্ৰমণ কৰিব পাৰিছে আজি আজি চন্দ্ৰত যাবলৈ পাৰিছে বিজ্ঞানৰ জৰিয়তে এই বিজ্ঞান হৈছে শিক্ষাৰে এটা অংশ শিক্ষাৰ পৰিসৰ বহুত বহল আমাক আমি ইয়াক পঢ়ি কেতিয়াও শেষ কৰিব নোৱাৰোঁ আচলতে চৰকাৰে এইবোৰৰ বিষয়ে সকলো আজিকালি সুবিধা দিছে আজিকালি স্কুল কলেজবোৰ ইমান ডাঙৰকৈ বনোৱা হৈছে আগতে এনেকুৱা একো অসুবিধা নাছিলে বহুত অসুবিধা আছিলে আগতে আৰু দেখা গৈছে যে আজিকালি হোষ্টেলৰ ব্যৱস্থা স্কুলতে থাকি বহুতো আৰু যদি কিছুমান ল'ৰা ছোৱালীয়ে পঢ়াত বহুত ভাল স্ক'লাৰছিপো দিয়ে এইবোৰো আছে এইবোৰ সুবিধা আছে যদি কোনোবা লৰা ছোৱালী বহুত ভাল পঢ়াত বহুত ভাল তেওঁক বিনমূলীয়া বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰা হয় আৰু দেখা গৈছে যে বিশেষকৈ মেট্ৰিক পৰীক্ষাত যদি ভালকৈ পাৰ্চেণ্টিজ লৈ পাছ কৰা হয় তেন্তে ল'ৰা ছোৱালীবোৰক লেপটপ দিয়া হয় আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে নহয় কেৱল ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন লাভ কৰে অৰ্থাৎ ছিক্সটি পাৰ্চেণ্ট লাভ কৰে তেখেতসকলক স্কুটি দিয়া হৈছে গতিকে আমি ক'ব পাৰোঁ যে শিক্ষাৰ বহুত উন্নত হৈছে আগতকৈ আৰু চবেও সকলোৱে পঢ়িবলও সুবিধা পাইছে সকলোৱে আগবাঢ়ি আহিছে